হেল্ল' দাদা মই অথনিয়ে কেবটো কেবটোক অৰ্ডাৰ কৰিছিলোঁ ইমান সময় হ'ল আহি পোৱা নাই হ'ব দিয়ক নালাগে আৰু কেবটো কেনচেল কৰি দিয়ক ইমান সময় ৰৈ ৰৈ আমনি লাগি গ'ল নহয় মোৰ এইফালে দেৰিও হ'ব